কভিড নাইণ্টিন মহামাৰীয়ে মোৰ অঞ্চলৰ ভ্ৰমণ আৰু পৰিবহণত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে যিটো সময়ত নেকি কভিড নাইণ্টিনৰ আগত পৰ্যটনকাৰীৰ সংখ্যা আছিল যদি এশজন সেই সময়তেই মই কভিডৰ পিছত আপোনাৰ পৰ্যটনৰ সংখ্যা কমি গৈ ত্ৰিছ চল্লিছজনলৈকে গৈ পৰিছিল